অঁ উই গ্ৰ' ট্ৰেভেল এজেঞ্চি হয়নে অঁ মই সেই আপোনালোকৰ লগত কণ্টেক্ট কৰিছোঁ মানে মই এটা চল' ট্ৰিপত যাব বিচাৰিছোঁ এতিয়া বৰ্তমান জুলাই আৰু আগষ্ট মাহত কেনেকুৱা ধৰণৰ প্লেছ মানে চাবলৈ ভাল হ'ব

অঁ এনেই তাৰ এনে কেনেকুৱা কষ্টটো কেনেকুৱা হ'ব বাৰু ট্ৰিপটো মই চাৰিদিন মানে ফ'ৰ ফ'ৰ ডেইজমানৰ কাৰণে আৰু অঁ অঁ অঁ মই হেৰি যোৰহাটৰ পৰা কৈছোঁ যোৰহাটৰ পৰা হ'লে সিমানটো কষ্ট হ'ব ন

অঁ হোটেল চোটেল মানে ইয়াৰ পৰাই আপোনালোকে বুক কৰি দিব আৰু অঁ তাত মানে ফুৰা মেলা সেইবিলাক আপোনালোকৰ হেৰিয়াত সোমাই যাব অঁ অঁ অঁ বাৰু ঠিক আছে হ'ব মই তেতিয়াহ'লে আপোনাক যোগাযোগ কৰিম মই জুলাই ফাৰ্ষ্ট উইকতে মই আপোনাক যোগাযোগ কৰিম অঁ মোৰ নাম নীলাক্ষী দত্ত অঁ হয় অঁ ঠিক আছে ধন্যবাদ